অঁ এই এইফালে আহিব নি তুমি আমাৰ এইটো চাইডলৈ অঁ এই কথা কথা এটা এনেই মনে মনে ভাবি আছিলোঁ গাঁৱত এনে গাঁৱত এনে গৰু চৰু এইবিলাক মানে চুৰ তুৰ চুৰ তুৰবিলাক বেছি হৈছে আৰু ৰাতি তাকে মানে কি অন্য কথা নাই গাঁৱত তোমাৰ ভি ডি পি পাৰ্টিটো মানে বনোৱা আকৌ নতুনকৈ মানে হেৰি কৰিম বুলি মনটোতে ভাবিছোঁ ভাবি পেলাইনিহে কথাটো তোমাক হেৰি কৰিছিলোঁ নহয় সেইটো সেইটো সম্পৰ্কত গাঁওৰ মানুহবিলাকৰ লগত আলোচনা কৰি ল'ব লাগিব আৰু আৰু এনে এনে গাঁওৰ মানুহবিলাকৰ লগত প্ৰথম আলোচনাটো কৰি তাৰপিছত চাগে পুলিচৰ ওচৰত যাব লাগিব মানে থানালৈ থানালৈ গৈ অঁ অঁ ভিডিঅ' ৰেকৰ্ড

অঁ নহয় সেই কথাটোৰ কাৰণে অন্য কথা নাই কাৰণ মানে প্ৰচেছবিলাক ধৰি লোৱা এনে তুমি মই ঘপকৈ আলোচনা কৰি পেলাইনি কৰিবপৰা বিষয়টো নহয় এনে গাঁৱৰ গাঁৱৰ মানুহবিলাক যদি গোটাই পেলাইনি মিটিং এখন দি লওঁ মিটিং এখন দি পেলাইনি কাৰণ আমাৰ ভি ডি পি পাৰ্টিৰ প্ৰেচিডেণ্ট চেক্ৰেটৰী বাচিবৰ কাৰণেও ইমান টেনশ্যন নাই কিন্তু মানুহ মানুহবিলাক মতামতটো লাগিব নে আৰু মানুহবিলাকক

অঁ নহয় ৰাইজে চিলেক্ট কৰিব কাৰণ তুমি মই সেইটো বস্তুৰ ওপৰত মানে ধৰি লোৱা কথাটো তেনেকৈ পাতিলে নহ'ব নহয় গতিকে এনেই চাবাচোন মানুহৰ মানে কথাটো অকণমান চিন্তা চৰ্চা কৰি পেলাইনি আৰু দুই অঁ অঁ অঁ হ'ব হ'ব অঁ